হেল্ল' হয় হয় কওক হয় হয়

হ'ব হ'ব মানে কেনেকুৱা কিমা কিমান ছাইজৰ লাগিব পানী

অ এড্ৰেছটো দিয়ক এড্ৰেছটো কৈ থওক আপোনাক হয় অ নামটো কি ক'লে মৃদুপৱন দত্ত

হয় হয়

ওম ঠিক আছে ঠিক আছে হ'ব ওম ওম